এইটো নেকি অঁ গুড আফ্টাৰনুন গুড আফ্টাৰনুন এই বহুত দিনৰ পিছত এই বোলো মানুহজনৰ খবৰো লওঁ আৰু এই দুটামান কিবা এটা তথ্য লগা হ'ল মই কিবা এটা বস্তু এটা মানে বনাই আছো লিখি আছো এই মানে আমাৰ কামৰূপৰ বিষয়ে আপোনাৰ হাতত কিমানখিনি তথ্য আছে তাৰমানে আপুনি জানে তাৰ বিষয়ে মোক দুআষাৰমান যদি কয় এই মই মোৰ বস্তুটো বনোৱাত অকণমান সহায় হয় তাত গতিকে কওঁকচোন বাৰু আপুনি কেনেকুৱা ধৰণৰ তথ্য আপুনি দিব পাৰে হয় হয়

আচ্ছা আচ্ছা অঁ প্ৰাগজ্যোতিষপুৰ আছিলে হয় অঁ হয় অঁ হঁ হঁ অঁ অঁ ঊনৈছশ এক চনতে ন অঁ অঁ অঁ হঁ হঁ হুঁ হুঁ হুঁ আচ্ছা অঁ হঁ হঁ উম এই পুৰণা কলেজ এই কোনখন আছিলে ক'লে কটন কলেজখন পুৰণা ঊনৈছশ এক চনত হয়নে উম ইয়াৰ ৰাজধানী আগতে ৰাজধানী আগতে শ্বিলঙত আছিলে নহয় জানো হয় হয় শ্বিলঙত আছিলে তাত কোন চনত আমাৰ অসমত আহিলে কিবা তথ্য আছে নেকি আপোনাৰ হাতত

আচ্ছা ঠিক আছে হ'ব বাৰু এতিয়া বৰ্তমান মুঠতে আৰু ৰাজধানী এতিয়া ফুল্লি আমাৰ দিছপুৰত আৰু নহয় জানো ঠিক আছে হ'ব দিয়ক এইখিনিয়ে যথেষ্ট তেতিয়াহ'লে বাৰু অশেষ ধন্যবাদ এইখিনি তথ্য জনোৱাৰ বাবে উম নাই নাই হ'ব দিয়ক ওঁ ঠিক আছে